অঁ কওকচোন অঁ হয় হয় অঁ আহে আহে তেওঁ এজন আপোনাৰ নটা বজাৰ পৰা বাৰটা বজালৈকে বহে নেক্সট নেক্সট আপোনাৰ আকৌ চাৰিটা বজাৰ পৰা ছটা বজালৈকে বহে

অঁ এভেইলেবল হয় আপুনি সিমান টাইমত নটা বজাৰ পৰা বাৰটা বজাত বিচাৰিব পাৰে নহ'বা আকৌ গধূলি ইভিনিং ছিফ্টত আপুনি চাৰিটা বজাৰ পৰা ছটা বজাৰ ভিতৰত লগ কৰিব পাৰে

অঁ ঠিকে আছে আপুনিতো আগতীয়াকৈ বুক কৰিব লাগিব কিন্তু আ আজিৰ আজিৰ কাৰণে কিন্তু নহ'ব আজিৰ কাৰণে অলৰেডি বুকিং হৈ গৈছে আপোনাৰ নেক্সট আপুনি কাইলৈ বা পৰহিলৈৰ কাৰণে ছিফ্টটোত ল'ব পাৰে তেওঁ তেওঁ সপ্তাহটোৰ ছদিনেই থাকে তেওঁ অকল শনিবাৰে নাথাকে বাকী আপুনি প্ৰত্যেক দিনাই লগ পাব তেওঁক

টেষ্টবিলাক আমাৰ ইয়াতে কৰা হয় টেষ্টবিলাক টেষ্ট মেডিচিন ঔষধ পাতি আমাৰ ইয়াতে ফাৰ্মাচী আছে ইয়াৰ পৰাই তেওঁক দেখাই পিনি ল'ব পাৰিব তেওঁৰ কাৰণে এইটো টিকেটটো বুক কৰিব লাগিব নেকি অঁ অঁ তেখেতৰ নামটো ক'ব অমীয়া ফুকন নহ্ ৰ'ব আৰু তেওঁৰ বয়সটো অঁ বয়সটো ছিক্সটি নহ্ হয় ঠিক আছে মই কাইলৈ ইভিনিং ছিফ্টত বুক কৰি দিছোঁ অঁ ঠিক আছে